মই ইলেক্ট্ৰনিক কেটল কেটলিটো এই ওচৰৰ দোকান এখনৰ পৰাই কিনিছিলোঁ কাৰণ কেতিয়া কেতিয়াবা পটককৈ গেছটো নাইকিয়া হৈ গ'লে মানে শেষ হৈ গ'লে মানে বৰ দিগদাৰ হয় গৰমপানী অকণমান খাবলৈ কাৰণেও সেইকাৰণে মই কেটলিটো কিনিছিলোঁ আৰু কেটলিটো মই খুবেই ভাল পাইছোঁ ব্যৱহাৰ কৰি পেলাই কাৰণ ইয়াত মই দেখিছোঁ মানে কেটলিটো গৰমপানী যদি কেনেবাকৈ পানীখিনি উতলিছে তে নিজে নিজে ছুইচটো তাৰ বন্ধ হৈ যায় এই চাই থাকিব নালাগে আৰু যদি পানীখিনি যদি অভাৰ অভাৰকৈ দি দিয়ে তেতিয়া উতলি পৰি কিনে এই মানে পৰি যায় আৰু তে তেনেকৈ মেচিনটোও বেয়া হ'ব পাৰে কিন্তু যদি ঠিক জোখমতে সদায় দিয়া যায় সেইটো লাষ্টিং ভাল হ'ব বুলি ভাবিছোঁ আৰু শুনিছোঁও মই আৰু বিশেষকৈ নিজে নিজে বন্ধ হৈ যায় যে সেইটো কাৰণে মানে টাইমাৰ দিয়া নিচিনা থাকে যে সেইটো কাৰণে মোৰ বহুত সুবিধা হৈছে মই মানে বিৰাট ভালেই পাইছোঁ সেইটো ইউজ কৰি